মই মই ৰেচিপি বনাই খুবেই ভাল পাওঁ বিভিন্ন ধৰণৰ কিন্তু এনেকুৱা কিছুমান আছে যিবোৰ মই আজিলৈকে বনাবলৈ চেষ্টা কৰা নাই কিন্তু শিকিব বিচাৰোঁ সেইবোৰ আৰু সেইবোৰৰ কথা বিভিন্ন ধৰণৰ সামাজিক মাধ্যমত চাই থাকোঁ কেনেকৈ বনাই বা কেনেুৱা ধৰণৰ ইনগ্ৰিদিয়েন্সবোৰ লাগে সেইবোৰ মই বিচাৰি থাকোঁ চাই থাকোঁ তেনেকুৱা কিছুমান হৈছে মটনৰ মটন যিটো আমাৰ ছাগলীৰ মাংস বনাই ছাগলীৰ মাংসটো মই আজিলৈকে বনাই পোৱা নাই আৰু সেই বিষয়ে মই কেনেকুৱাকৈ বনাই তাৰ বিষয়ে মই অলপমান চাই থাকোঁ প্ৰায়ে মানে সামাজিক মাধ্যমত কেতিয়াবা ভিডিঅ'বোৰ চাই থাকিলেও স্ক্ৰ'ল কৰি থাকিতে আহি যায় হঠাৎ তেনেকুৱা ভিডিঅ' চাই থাকোঁ আৰু যিহেতুকে আজিলৈকে মই টেষ্টও কৰা নাই সেইকাৰণে মই মানে বনাই কেনেকে সেইটো বনাইও পোৱা নাই কিন্তু তথাপিও মই শিকিব বিচাৰোঁ আনক খুৱাবলৈ বাবে আৰু যিহেতুকে মই ৰেচিপিবোৰ বনাই আনক খুৱাই বহুত ভাল পাঁও নিজে খোৱাতকেও ধৰক তেনেকুৱা ধৰণৰ যিটো মাটন ছাগলী মাংস ছাগলী মাংসৰটো আছে যে যিবোৰ চাউথ ইণ্ডিয়ান ডিচেচ থাকে আমাৰ আমাৰ যিবোৰ সেইবোৰ বনাবলৈ আমাৰ ভাৰতৰ যিবোৰ চাউথ ইণ্ডিয়ান ডিচেচ সেইবোৰ বনাবলৈ হেঁপাহ আছে বহুত লগতে আমাৰ সেই কিছুমান ডিচেচবোৰ ধৰক চাউথ ইণ্ডিয়ান ডিচেচ হওক বা বিভিন্ন ধৰণৰ চাইনিজ ষ্টাইলৰবিলাক মই নিজৰ আমাৰ আমাৰ কি কয় এইটো আমাৰ নিজস্ব যিটো আমাৰ গাঁৱলীয়া ষ্টাইলত আছে সেইবোৰ মানে আমাৰ বনাই পেলাই এটা নতুন ৰেচিপি তৈয়াৰ কৰিবলৈ মানে ৰেচিপি বনাবলৈ হেঁপাহ আছে প্ৰায়ে মই কিছুমান নতুন নতুন এক্সপ্ৰিমেন্ট কৰি থাকোঁ কিছুমান বস্তুত ধৰক এতিয়া মেগী মেগী ৰেচিপি মেগী মেগীটো বনাই মেগীটো মেগীটো আমি সাধাৰণতে মছলা চচলাৰ লগত বনাওঁ বা যিকোনো ধৰণৰ বস্তু দি কিন্তু মেগী এতিয়া নতুনকৈ মছলাখিনি নিদি কেৱল গাখীৰ চেনি দিও বনাইছোঁ সেইবোৰও ভাল লাগে লগতে আৰু আছে লোকেল চিকেন বা আমাৰ হাঁহৰ মাংস হাঁহৰ মাংসৰ লগত আমাৰ কোমোৰা দি বনোৱা সেইটোও বনা বনাবলৈ মন আছে এতিয়া কিন্তু আজিলৈকে বনোৱা নাই সেইটো বহুতেই সুস্বাদু হয় বনালে লগতে আৰু আমাৰ যিবোৰ চিকেন বি বিৰিয়ানী বা পোলাও চিকেন পোলাও তেনেকুৱা ধৰণৰ বস্তুও বনাবলৈ মন আছে এতিয়াও যিবোৰ মই ভিডিঅ'বোৰ চাই থাকোঁ কেতিয়াবা সময় পালে নিশ্চয় বনাম লগতে আৰু আছে ছিলি চিকেন বাটাৰ চিকেন এইবোৰো বনাবলৈ হেপাঁহ আছে